মই কিনা বস্তুৰ ভিতৰত পৰ্দা কেইখনৰ কথা ক'ব খুজিছোঁ পৰ্দাকেইখন দেখিবলৈ খুবেই ধুনীয়া আৰু খুব ডাঠ কাৰণে মানে ৰ'দৰ হেৰিটো নাহে তাপটো নাহে আৰু যিহেতু সূতাৰ পৰ্দা ঘৰত ঠাণ্ডাৰ ভাৱ এটা গৰম দিনত ঠাণ্ডাৰ ভাৱ এটা অনুভৱ হয়